মই যোৱা এক মাহ আগতে মোটামুটি নলবাৰী চকৰ পৰা বাইক এখন কিনিছিলোঁ আজি মোটামুটি এক মাহো হোৱা নাই ভালকৈ ক'ব গ'লে ইমান ইমান মানে বিভৎস ছাৰভিছ বাইকখনৰ মই কিনাৰ দিনাৰ পৰা এতিয়ালৈকে কিজানি ব্ৰেকছেই বদলাব লগা হৈছে এবাৰ মই বাইকখনত কিনাৰ দিনাৰ পৰাই ছাৰ্ভিচিং ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ টাইম হোৱাই নাই ভালকৈ মই মবিল ডাউন দিব লগা হৈছে যোনটো যোনটো মানে নৰমেলি চাব পৰা একদম হেৰি নহয়েই মানে বেলেগ বাইকৰ ক্ষেত্ৰত নাখাতে অলপো তাৰে পিছত বাইকখনৰ ব্ৰেকছো মবিল গিয়েৰ গিয়েৰ বষ্কৰ বহুত প্ৰব্লেম আছে ক্লাছ ডিষ্কটো কিনাৰ তিনিদিন পিছত ভাঙিছে আৰু তাৰে পিছত যিখিনি আনুষংগিক আছে কোনোবাটো লাইটৰ চৰ্ট আছে কোনোবাটো ডিষ্ক ডিস্ক ব্লক আছে কিবা আছে বহুত কিবাকিবি উল্টা পুল্টা তাৰে মানুহখিনিক কলোঁ গোটেইখিনি কথা তাহাঁতে কৈছে যে এ বদলাই দিব অমুক কৰিব তমুক কৰিব কিন্তু নতুন বাইক নতুন বাইক এখন বদলাই দিয়াৰ ভয় কিনাৰ কিনা নাছিলোঁ মই বেয়া লাগিছে বহুত